অঁ অঁ দোকানত বডি স্প্ৰে আছে কিবা কিবি কোনটোবা লাগে এতিয়া ফগ লাগেনে আৰু আৰু কিবা বেলেগ আছে আছে লেডিজৰ জেনচৰ ফগ আৰু যদি ফগ লোৱা তেতিয়া হ'লে টেন পাৰচেন্ট পাই যাবি দুশ পঁচিছ টকা টেন পাৰ্চেণ্ট পায় যাবি আৰু কচমেটিক বস্তু কি কি লাগে কচমেটিক বস্তু কি বস্তু বা লাগে এতিয়া লিপষ্টিক আছে লিপষ্টিক আছে ব্ৰেন্ডেত আছে নন ব্ৰেন্ডেত আছে ব্ৰেন্ডেত ল'লে কমকে ডিচকাউন্ট পাবি ফাইভ পাৰ্চেণ্ট মান আৰু নন ব্ৰেন্ডেত ল'লে টুৱেন্টি পাৰ্চেণ্ট মান পায় যাবি

ফাইভ পাৰ্চেণ্ট অঁ টুৱেন্টি টুৱেন্টি পাৰ্চেণ্ট দে লাহে ধীৰে আহিলে হ'ল আৰু মই আছোঁ এতিয়া

অঁ আছে বাৰু তুমি আহিলে হ'ল দিয়া হ'ব দিয়া